হয় নমস্কাৰ

অঁ তে কেনেধৰণৰ সহায় সহযোগিতা দিব লাগিব মোৰ ফালৰ পৰা সময়ত যিখিনি হোৱা বেমাৰ আজাৰ তাৰ ওপৰত বাৰিষা কালত হোৱা বাবে

ঠিক আছে যিখিনি ব্যৱস্থা আছে সকলো ব্যৱস্থাখিনি মোৰ ফালৰ পৰা আপোনালোকে পাব বুলি ধৰক আৰু হয় কওক

নিশ্চয় নিশ্চয় নিশ্চয় লাগতীয়া যিখিনি ব্যৱস্থা লাগে সকলোখিনি ব্যৱস্থা মোৰ ফালৰ পৰা আপোনালোকে পাব আৰু মাত্ৰ আপুনি তাৰিখটো দুদিনৰ আগতে মোক জনাব আৰু কিমানজন মানুহ ইয়াতে উপস্থিত হ'ব সেই ব্যৱস্থাটোৰ কাৰণে আগতীয়া ইনফৰ্মেশ্যন এটা দিব অঁ মই সকলো ব্যৱস্থা কৰাই দিম বাৰু

হয় হয় ঠিক ঠিক আছে ঠিক আছে অঁ ধন্যবাদ